এই নৃত্য সম্পৰ্কীয় কথাখিনি ছাত্ৰজনে কেনেদৰে গ্ৰহণ কৰিছে

অঁ কিমানদিন লাগিব সেই কোৰ্চটো কমপ্লিট হওঁতে অঁ কোন ক্লাছৰ ষ্টুডেণ্ট হ'লে ভাল হয় পৰী ৰিটেন পৰীক্ষাটো দিবৰ কাৰণে কিমান কিমান এইজৰ হ'ব লাগে ষ্টুডেণ্টজন এতিয়া থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটাই হ'ব ছাগৈ এই থিয়ৰী কিমান মাৰ্কছ্ থাকিব কিমান ক'ত হ'ব পৰীক্ষাটো

থিয়ৰীত কিমান মাৰ্কছ্ থাকিব প্ৰেক্টিকেলত কিমান মাৰ্কছ্ থাকিব

ছেভেণ্টি আৰু থাৰ্টি ন অঁ মানে ইয়াৰলী মই কিমান ৰেমুনাৰেশ্যন দিব লাগিব আপোনালোকক টিউশ্যন ফিজ কিমান দিব লাগিব

কিমানদিন শিকিলে ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে পাৰফৰ্ম কৰিব পাৰিব মঞ্চত পাৰফৰ্ম কৰিব পাৰিব বা যিকোনো অনুষ্ঠানত কম্পিটিশ্যন কৰিব পাৰিব আপুনি কিমান দিনত কৰাব পাৰিব

মই আশা ৰাখিছোঁ মানে মোৰ ষ্টুডেণ্ট দুজনমান দিম মই তেওঁক আপুনি ভালকৈ পাৰফৰ্ম কৰাব পৰাকৈ বা তেওঁক মানে শিক্ষাটো যাতে প্ৰপাৰ্লী ল'ব পাৰে তাৰ কাৰণে মোৰ ষ্টুডেণ্টজনক বিশেষ গুৰুত্ব দিবৰ কাৰণে আপোনাক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ৰূপালীমা শইকীয়া অঁ এনেই মানে ভাৰত নাট্যমত অভিযাত্ৰী জামুগুৰি হাটৰ অভিযাত্ৰী কলাকেন্দ্ৰত তেওঁ ভাৰত নাট্যমত কৰিছিলে সত্ৰীয়াও আধাখিনি কোৰ্চ কৰিলে এতিয়া কৰ্চটো কমপ্লিট কৰাব লাগে মানে থাৰ্ড থাৰ্ড তৃতীয় বৰ্ষলৈকে দিলে পৰীক্ষাটো তাৰপিছত অঁ এতিয়া আৰু দুটা বৰ্ষ পঢ়াব লাগিব আপুনি কেনেভাৱে আপোনাৰ ষ্টুডেণ্টজনক আপুনি চাই ল'ব লাগিব অঁ তেওঁৰ পাৰ্ফৰ্মেঞ্চ কি সেইটো চাই ল'ব লাগিব চাই পেলাই আপুনি কেতিয়াৰ পৰা কেনেকৈ কৰিলে ভাল হয় সেই বস্তুটো আপুনি এডভাইচ কৰিব মোক

অঁ সেইটো ৰা ৰাণিং ইয়েৰটোৰ পৰাই ছেশ্যন যেতিয়া আৰম্ভ হ'ব তেতিয়াৰ পৰাই কৰাম বুলি ভাবিছোঁ

হয় আশা ৰাখিছোঁ আপোনাৰ ওপৰত হয় হয় হ'ব দিয়ক